মই এটা আজি এবছৰ মানৰ পাছত আগত এটা ভাটৌ চৰাই পুহি অঁ ভাটৌ চৰাই এনেকৈ আহে উৰি উৰি আমাৰ ঘৰলৈ মানে আহে ধুন্দ এজোপা আছে আমাৰ বাৰীতে এনেকৈ ধুন্দত মানে সেই ভাটৌ চৰাই পোৱালি উলিয়াই উলিয়ালে আমি গম নাপাওঁ হ'লে পোৱালি উলিয়াইছে বুলি পিছত যেতিয়া পোৱালি উৰিব পৰা হ'ল তেতিয়া ভাটৌ চৰাইটো এনেকৈ আহি মানে আমাৰ ঘৰতে বহিলেহি মানে এনেকৈ মুখৰ আগত চোতালত এনেকৈ জেওৰাত বহিলেহি তেতিয়া বহি থাকোঁতে চাইছোঁ যে এইটো ভাটৌ চৰাই এটা পোৱালি ইমান ধুনীয়া চৰাই পোৱালীটো তাৰপাছত মই চৰাই পোৱালীটো ভাল দেখি তাক মানে ঘৰলৈ মই লৈ আহিলোঁ ভিতৰলৈ আনি তাক পুহিলোঁ পোহাৰ পাছত পোহাৰ পাছত মানে চৰাইটো লাহে লাহে ডাঙৰ হৈ আহিছে আৰু দেখিবলৈ ধুনীয়া আৰু লাহেকৈ মই তাক মাত কথা শিকালোঁ আৰু খোৱা বোৱা মানে বিস্কুট এনেকুৱা ধৰণৰ মানে তাক বস্তু খুৱাওঁ খোৱাৰ পাছত মানে মাত কথা শিকোৱাৰ পাছত চৰাইটো কথা পাতিবলৈ ধৰিলে ঘৰৰ মানুহৰ লগত আৰু এনেকৈ আলহী আহিলেও চৰাইটোৱে মানে মই ভিতৰত থাকিলেও তেতিয়া চৰাইটোৱে কয় যে আলহী আহিছে আলহী আহিছে যেতিয়া সি মাত কথা তাৰ ফুটিলে সি শিকিলে তেতিয়া তেনেকৈ কয় আৰু মোৰ এনেকে দুটা ল'ৰা আছে তেতিয়া কয় অঁ দাদা দাদা আহিছে আহিছে কেনি গৈছিলে এনেকুৱা ধৰণৰ মানে চৰাইটোৱে কথা এনেকৈ ল'ৰা দুটাৰ লগত কথা পাতে তেতিয়া সিহঁতি কয় যে অঁ মই ফুৰিবলৈ গৈছিলোঁ ল'ৰাকেইটাই কয় তেতিয়া চৰাইটোক আৰু তেতিয়া চৰাইটোৱে চৰাইটোক তেতিয়া ল'ৰাকেইটাই মানে বৰ মৰম কৰে মানে চুমা তুমা খায় চৰাইটোক মানে ইমানেই ভাল পায় ল'ৰাকেইটায়ো মোৰ মানে বহুত ভাল পায় তাৰপাছত এনেকৈ ধৰি অলপদিন মানে এনেকৈ বছৰ হিচাপত চৰাইটো থাকিল তাপা চৰাইটো এনেকৈ থাকি থাকি আৰু ধৰক তাক বৰ মৰম লগা হৈ পৰিল আৰু মই ভাটৌ চৰাইটো মই বৰ ভাল পাওঁ থকা এনেকৈ বছৰ দিন থকাৰ পাছত এনেকে চৰাইটো মানে ঘৰৰ পৰা গুচি গ'ল গুচি যোৱাৰ পাছত চৰাইটো মানে ইমানেই বেয়া লাগিছে নহয় মোৰ মানে তালৈ মোৰ মনতে পৰি থাকে খোৱা সময়ত এনেকৈ ধৰি লোৱা মুখৰ আগত এনেকৈ মই ভাত খাওঁ যেতিয়া তাক চৰাইটোকো মুখৰ আগত লৈ পেলাই তাকো দিওঁ খাবলৈ আৰু উৰি যোৱাৰ পাছত মোৰ মানে ইমানেই বেয়া লাগিছে চৰাইটো মানে মনত পৰিয়েই থাকে খোৱাৰ সময়ত আৰু আলহী আহিলে মোৰ সেই চৰাইটোলে মনত পৰে আলহী আহিলে চৰাইটোৱে ইমান ধুনীয়াকৈ কয় যে আলহী আহিছে আলহী আহিছে এনেকুৱা ধৰণৰ মাতকেইষাৰ মোৰ মানে মনতে পৰি থাকে তাৰ পাছত এনেকৈ কেইদিনমান যোৱাৰ পাছত হেৰি চৰাইটো আকৌ আমাৰ ঘৰলৈ আহিল অঁ তেতিয়া মানে চৰাইটো আহিলত এনে মনটো ভাল লাগিছে আৰু চৰাইটোৱেও তাক খাবলৈ দিলোঁ খোৱাৰ পাছত সি কেইদিনমান এনেকৈ ঘৰতে থাকিলে থাকি কৰি মানে চৰাইটো আকৌ দুই এদিনৰ পিছত আকৌ তেনেকৈ আকৌ গুচি গ'ল গুচি গৈ আকৌ তেতিয়া মানে চৰাইটো গুচি যোৱাৰ পাছত মোৰ মানে বৰ বেয়া লাগিছে ইমানেই বেয়া লাগিছে নহয় মানে মোৰ মানে একদম নিজৰ মানে কিবা এটা মানে বহুত অন্তৰত দুখ লাগিছে মানে মোৰ সেই চৰাইটো গুচি যোৱাৰ কাৰণে তাৰপাছত আৰু চৰাইটো এনেকৈ আকৌ আহিলে অহাৰ পাছত মই এনেকৈ চৰাইটো পাখি দুইখিলা কাটি দিলোঁ কাটি দিয়াৰ পাছত চৰাইটো এনেকৈ থাকিল তেতিয়া মানে চৰাইটো এনেকৈ থাকিলে আৰু থাকিলে আৰু এনেকৈ তাক খোৱাৰ সময়ত তিনি টাইম তাক খাবলৈ দিওঁ ৰাতিপুৱা দুপৰীয়া আৰু গধূলি এনেকৈ যেনেকৈ ময়ো যেনেকৈ খাওঁ তিনি টাইম তেনেকৈ তাকো দিওঁ খাবলৈ লগতে বহাই লওঁ আৰু খুৱাই বুৱাই মানে চৰাইটো এনেকৈ মৰম কৰোঁ বহুত এনেকৈ কৰি থাকিলে থকাৰ পাছত আৰু এনেকৈ পাখি দুখন কাটি দিলোঁ কাটি দিয়াৰ পাছত চৰাইটো থাকিলে এনেকৈ থকাৰ পাছত যেতিয়া চৰাইটো পাখি আকৌ গজিল গজাৰ পাছত এনেকৈ কেইদিনমান থাকিলে থকাৰ পাছত আকৌ চৰাইটো উৰি গুচি গ'ল উৰি যোৱাৰ পাছত তেতিয়া মানে ল'ৰাকেইটাই কয় যে আজি ভাটো চৰাইটো দেখোন নাজিও নাই গ'ল কেনি উৰি গ'ল গমেই নেপালোঁ তেনেকৈ মানে বৰ দুখ কৰে ল'ৰাকেইটায়ো বা মোৰো বৰ বেয়া লাগে সেই সময়ত যেতিয়া কৈ দিয়ে সিহঁত ল'ৰাকেইটাই তাৰপাছত আৰু চৰাইটো ঘূৰি নাহিল তাৰপাছত এনেকৈ আকৌ কেইদিনমান যোৱাৰ পাছত এটা শালিকী চৰাই আনিলোঁ পুহিবলৈ শালিকী চৰাইটো আনি সৰুতেই মই তাক মানে চাউল দি তাক চৰাইটো খোৱাই বোৱাই মই ডাঙৰ কৰিলোঁ ডাঙৰ কৰাৰ পাছত পাছত মানে তাক মাত কথা এনেকৈ শিকালোঁ শিকোৱাৰ পাছত সিয়েই সিও শিকিলে এনেকৈ মা মা বুলি এনেকৈ এনেকুৱা এটা মানে এনেকৈ শিকালোঁ সেনেকৈ শিকোৱাৰ পাছত সি তেনেকৈ তেনেধৰণৰ মাত শিকিলে শিকাৰ পাছত তেতিয়া কয় যে চৰাইটিয়েও সেই ভাত খাওঁ ভাত খাওঁ এনেকৈ কয় তেতিয়া সেই সময়ত মই তাক ভাত দিওঁ খাবলৈ তাৰপাছত আৰু এনেকৈ কেইদিনমান থাকিলে থকাৰ পাছতে এনেকুৱা ধৰণৰ মানে এনেকৈ মেকুৰী মাজে সময়ে আহিয়ে থাকে ঘৰলৈ অহাৰ পাছত মানে কেইদিনমানৰ পাছত চৰাইটো মানে এনেকুৱা হ'ল যে মেকুৰীটোৱে সেই চৰাইটোক ইফালৰ পৰা সিফালে খেদি খেদি ঘৰৰ ভিতৰতে ইফালৰ পৰা সিফালে খেদি খেদি চৰাইটোক ধৰিব পৰা নাই চৰাইটো ধৰিবলৈ মানে মেকুৰীটোৱে খেদা খেদি কৰি এনেকৈ লাষ্টত গৈ চৰাই চৰাইটো মেকুৰীটোৱে ধৰি মাৰিয়ে পেলালে তাৰপাছত মই মানে চৰাইটো বচাব নোৱাৰিলোঁ তাক মানে মৰা অৱস্থাতহে মই চৰাইটো মৰা অৱস্থাতহে মই পাইছোঁ তাৰ পাছত সেই মেকুৰীটোৱে চৰাইটোক মাৰি পেলালে তাৰমানে মই দুটা চৰাই পুহিলোঁ এটা ভাটৌ চৰাই এটা শালিকী চৰাই দুইটা চৰাইকে মই ইমানেই মৰম কৰোঁ হ'লে ন ইমানেই ভাল পাওঁ মই চৰাই মানে ভাটৌ চৰাইটো মই বেছি ভাল পাওঁ তাৰ মাতকেইটা শুনিবলৈ বৰ ভাল লাগে ইমানে ধুনীয়া যে মই ইমানেই ভাল পাওঁ হ'লে কিন্তু কি হ'ব দুটা চৰাই মই এটা চৰায়ো মই লাষ্টত মানে সিহঁতক গোটেই জীৱনটো ৰাখিব নোৱাৰিলোঁ